অঁ কি কৰিছা ভাল

গ'লা নেকি অঁ কিবা ওলাইছেনি ক'ৰবাত অঁ হয় নেকি কি ওলাইছে বা বিশালত মানে কি হেৰিয়াত ওলাইছে অঁ চেলচৰ এপ্লাই কৰিবা নেকি তুমি

ময়ো দিম আকৌ তোমাৰ বায়'ডাটা বনোৱা আছে নে কি ময়ো যাম নহ'লে লগতে বনাম মোৰ নাই মানে বনাই থৈ দিয়া অঁ হয় নেকি অঁ অঁ হ'ব তুমি মোক ওলোৱা টাইমত ফোন এটা কৰি দিবা আৰু কিবা ডকুমেণ্ট লাগিব নেকি অঁ অকল বায়'ডাটাখন ন তাতে দিবগৈ লাগিবনে অঁ অঁ আজিয়েই দিবা নেকি জমা নে কাইলৈ দিবা অঁ হয়নি হ'ব নহ'লে লগতে যাম একেবাৰে বায়'ডাটাখনো বনাম তাৰপিছত তাতো দি থৈ আহিম অঁ অঁ হ'ব ফোন কৰিম দেই হ'ব দিয়া নহ'লে